মোৰ চিনাকি ক্ষুদ্ৰ ব্যৱসায়ী হ'ল বিভিন্ন ধৰণৰ আছে যেনে মনোহাৰী দোকান শাক পাচলিৰ দোকান চাহৰ হোটেল গেলামানৰ দোকান মাছ মাছৰ দোকান মাছ মাংস কটা দোকান কাপোৰৰ দোকান পান তামোলৰ দোকান ফল মূলৰ দোকান ঔষধৰ দোকান মীনপালন ব্ৰইলাৰ কুকুৰা পালন গাহৰি পালন কৰে ছাগলী পালন হাঁহ কুকুৰা পালন বাচন বৰ্তনৰ দোকান মোবাইলৰ দোকান মোবাইল মেৰামতি কৰা দোকান ইত্যাদি বিভিন্ন ধৰণৰ দোকান আছে তাৰে

গেলামালৰ দোকানৰ বিশেষ আকৰ্ষণীয় তথ্য হৈছে গেলামাল দোকানত বিভিন্ন ধৰণৰ সামগ্ৰী পোৱা যায় খাদ্য সামগ্ৰী যেনে চাউল বিভিন্ন ধৰণৰ দাইল মিঠাতেল গাখীৰ তাৰপিছত চেনি চাউল বিভিন্ন ধৰণৰ বিস্কুট আলু পিঁয়াজ নহৰু বিভিন্ন ধৰণৰ মা মছলা বিভিন্ন ধৰণৰ মা মছলা চেনি চাহপাত তাৰপিছত লগতে আৰু কিছুমান বস্তু সামগ্ৰী ৰাখিব পাৰি চাবোন আটা গা ধোৱা চাবোন কাপোৰ ধোৱা চাবোন চাৰ্ফ তাৰপিছত বাচোন ধোৱা বিভিন্ন ধৰণৰ চাবোন মুখত ঘঁহা ক্ৰিম ক্ৰিমো ৰখা হয় পাউডাৰো ৰখা হয় বিভিন্ন ধৰণৰ মুখত ঘঁহা ক্ৰিম পাউডাৰ তেল মূৰত ঘঁহা তেল লগতে চেম্পু তাৰপিছত আৰু আকৰ্ষণীয় এইটোৱে এই বস্তুসমূহ নিৰ্দিষ্ট সময়ত দোকান খোলা হয় আৰু এখন ঘৰত যি ধৰণৰ সামগ্ৰীৰ প্ৰয়োজন গেলামাল দোকানত সেই বস্তুখিনি পোৱা যায় সম্পূৰ্ণ